মই ৰন্ধাৰ সময়ত কেৰাহী হেতা চৰিয়া গিলাচ বাতি গামলা আদি বহুতো ধৰণৰ বাচন বৰ্তন ব্যৱহাৰ কৰোঁ কেৰাহী ব্যৱহাৰ কৰোঁ চব্জি বনাবলৈ চৰিয়া ব্যৱহাৰ কৰোঁ শাক পাচলি ধুবলৈ গিলাচ ব্যৱহাৰ কৰোঁ পানী খাবলৈ থালি ব্যৱহাৰ কৰোঁ ভাত খাবলৈ কটাৰী ব্যৱহাৰ কৰোঁ চব্জি কাটিবলৈ আদি বহুতো ধৰণৰ বস্তু ব্যৱহাৰ কৰোঁ